আমাৰ ঘৰৰ ওচৰত বিশেষকৈ পুখুৰী আৰু নদী দুয়োটাই আছে মই পুখুৰীতো সাঁতুৰো আৰু বিশেষকৈ কেতিয়াবা মন গ'লে নদীটো সাঁতুৰিবলৈ যাওঁ নদীত সাঁতুৰি ভাল লাগে